আমাৰ খাদ্য সংস্কৃতিৰ বিশেষকৈ ভাত আৰু মাংস ইত্যাদি বিভিন্ন ধৰণৰ খাদ্য এই সংস্কৃতিৰ অংগ হৈ পৰিছে আৰু এই খাদ্যসমূহৰ বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ হয় যেনে আৰু এইক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ তেতিয়া অসমীয়া মানুহৰ খাদ্য সংস্কৃতিৰ ক্ষেত্ৰত বিহুত পিঠা পনা জা জলপান ইত্যাদি ব্যৱহাৰ হয় আৰু এইক্ষেত্ৰত বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ হৈ আহিছে যেনে বিহুত পিঠা বনাওতে নাৰিকলৰ বা নাৰিকল লাড়ু নাৰিকল ইত্যাদি ব্যৱহাৰ হৈ আহিছে চেনিৰো ব্যৱহাৰ হৈ আহিছে ঠিক সেইদৰে মাংসৰ বনোৱাৰ ক্ষেত্ৰত মাংস ৰন্ধাৰ ক্ষেত্ৰত তাত মছলাৰ ব্যৱহাৰ আজিকালি মানুহ সমূহে কৰিব বিচাৰিছে আৰু সেই মছলাসমূহৰ প্ৰয়োগ ইমানেই হৈছে যে মানুহখিনিৰ মাজত সেই সমূহৰ প্ৰচলন বিশেষকৈ বাঢ়ি গৈছে আৰু বৰ্তমান সময়ত এই অসমীয়া মানুহসমূহে অসমীয়া মানুহে বিভিন্ন ধৰণৰ মাংস বনাওতে বা মাছ বনাওতে বিভিন্ন ধৰণৰ মছলা প্ৰয়োগ কৰি আহিছে আৰু চেনিটো এটা প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে অৰ্থাৎ চাহ খাওঁতে বা বিভিন্ন ধৰণৰ জা জলপানৰ ক্ষেত্ৰত আৰু পিঠা পনা বনোৱাৰ ক্ষেত্ৰতো সেই চেনিৰ প্ৰয়োজনটো বৰ্তমান আহি পৰিছে